ইটেন ফৰ্মূলা হয়নে মই যোৱাকালি আপোনালোকৰ তাত এটা বিৰিয়ানী অৰ্ডাৰ কৰিছিলোঁ আৰু সেইটো মই খাইও খুব ভাল পালোঁ আজি আকৌ সেইটোকে মই আপোনালোকক অৰ্ডাৰ দিব বিচাৰিছোঁ যদি পাৰে মোক আবেলি তিনিমান বজাত অৰ্ডাৰটো ডেলিভাৰ্ড কৰাই দিবচোন